মাছ ধৰাৰ কাৰণে বিশেষকৈ আমি হাফ পেন্ট পিন্ধো হাফ পেন্ট পিন্ধি গেঞ্জি পিন্ধি গেঞ্জি পিন্ধি যাওঁ খালৈ লওঁ জাকৈ লওঁ কিছুমানে জাল লয় জাল লৈ কিনে যাওঁ আমি যায় পেলাই মাছ চাছ মাৰোঁ আহি কেনি মাছ পালে আনো আনি পেলাই ভাজি খাওঁ মাছ ধৰিব আমি নদীত যাওঁ নদীত যাওঁ খালত যাওঁ পথাৰত যাওঁ এনেকুৱা আৰু আৰু ভ্ৰমণৰ সেনেকুৱা সেই নাই বৰ্তমান ভ্ৰমণ আমি কৰিব যাব লগা নাই বৰ্তমান ৰুটিন নাই এইটো মাহত ছুটি নাই সেইটো কাৰণে কাম কৰোঁ সেইকাৰণে আৰু পাছত যাব লাগিব বাৰু পাছত ঠিক কৰিব লাগিব এনেকুৱা